আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ চৰাই পোৱা যায় সেইবোৰ হৈছে বগলী পাৰ কণামুচৰি শামুক ভঙা বৰটোকোলা মৌপিয়া শালিকা ঘৰচিৰিকা কপৌ ভাটৌ কুলি কেতেকী বালিমাহী এইবিলাক চৰাই সাধাৰণতে আমাৰ অঞ্চলত সাধাৰণতে দেখিবলৈ পোৱা যায় আৰু মোৰ প্ৰিয় প্ৰকাৰৰ চৰাই বুলি ক'লে মই মৌপিয়াকে ক'ম তাই দেখিবলে ভিন্ন ৰঙী হয় আৰু তাই ভিন্ন ধৰণৰ ফুলত পৰি যিদৰে ৰস চুহি খাই থাকে সেইটো দেখি মই আটাইতকৈ আকৰ্ষিত হওঁ আৰু মোৰ ভাল লাগে ভাটৌ চৰাই মোৰ ভাল লাগে তেওঁলোকৰ তেওঁলোকে মানুহৰ দৰে উচ্চাৰণ কৰিবলৈ যত্ন কৰে আৰু প্ৰত্যেকদিনাই শুনি থকা ভাষাটো সিঁহতে ক'বলৈ যত্ন কৰে আৰু মইনা চৰাইৰ মাত শুনিবলৈ বহুত শুৱলা হয় আৰু ভাদমহীয়া যেতিয়া পথাৰত পথাৰত কৃষকসকলে কাম কৰি থাকে তেতিয়া সেই মইনা চৰাইৰ মাতটো শুনি বহুত ভাল লগা হয় তাৰপাছত শামুকভঙা বুলি কয় সিহঁতে পথাৰ ৰোৱা দিনত তেওঁলোকে আলিত পৰি পৰি ভিন্ন ধৰণৰ কেঁচু কুমটি খাবলৈ আহে ভাটৌ চৰাইয়ো সেইদৰে একেই ধৰণে জাক জাক কৰি শিলিখা আমলখি গছত পৰি ভিন্ন ধৰণৰ ফল মূলৰ ৰস চুহি খায় বগলী চৰাইয়ো একেই পথাৰত ভিন্ন ধৰণৰ কীট পতংগ বিচৰণ কৰি সিহঁতে নিজৰ খাদ্য বিচাৰ বিচাৰে আৰু সিহঁতক দেখিবলৈয়ো ভিন্ন ধৰণৰ জাকি জাকিকৈ উৰি অহা সিহঁতৰ দৃশ্যবিলাক চাই বহুত আমি মনোমোহিত হওঁ